বিকশিত পৃথিৱী মানে আমি ধৰক যেতিয়া মানে ইথেন ক্লাছ ফাইভ ছিক্স পাইছোঁ তিতেন মানে ধৰক ইণ্টাৰনেট হওক বা ইমান ম'বাইলৰ যুগ নাছিল তিতেন মানে এনেকুৱা আছিল যি ধৰক কিছুমান জাগাত আকৌ চিঠিও আছিল তাৰে আগতে তাৰপিছত ফোন আহিল তাৰপিছত আমি টিভি চাইছিলোঁ এনেকে ইমান মানে ইমান ম'বাইলৰ প্ৰতি আমি গুৰুত্ব মানে ইমান গম পোৱা নাছিলোঁ যে ভিডিঅ' ক'লো হয় হোৱাটছএপ থাকে কিবা থাকে ইমান গম পোৱা নাছিলোঁ লাহে লাহে যিতেন এইটো পৰ্যায় পালোঁ ইতেন মানে এনেকুৱা হৈছি সৰু চলি গিলাক যি মানে ইতেন জন্ম পোৱাৰ পিছতে মানে ম'বাইলৰ বিষয়ে মানে ধৰক কম্পিউটাৰৰ বিষয়ে টিভিৰ বিষয়ে চব জানা হৈছি সেই হিচাপত কিছুমান বাৰু মই সেইটো নকওঁ যে বিকশিত পৃথিৱীৰ পৃথিৱীৰ ওপৰত মানে মোৰ যিটো দৃষ্টিভংগী কিছুমান বহুত ক্ষেত্ৰত ভাল হৈছি বহুত ক্ষেত্ৰত আগবাঢ়ি গেইছি সেইটো ইতেন ধৰক বিকশিত বিকাশ হোৱাৰ কাৰণে পৃথিৱীখন বিকাশ হোৱাৰ কাৰণে ধৰক ইয়াৰ পৰা মংগল গ্ৰহ চন্দ্ৰত মানুহ যাবা পাৰছি ইমেনখিনি হৈছি যে পৃথিৱীৰ বাহিৰেও যি বেলেগ গ্ৰহত মানুহ যাবা পাৰি সেইটো বাৰু গম পালোঁ কিন্তু সেই সেই হিচাপে আকৌ সিমান বেয়াও হৈছি ধৰক বিকাশ হোৱাৰ লগে লগে অকল ম'বাইল টিভিৰ কাৰণে বুলি নহয় মানে ধৰক ৰাস্তা পদুলি কোম্পেনী এইবিলাক হোৱাৰ কাৰণে বহুত জাগাত গছ গছনি কাটি ধ্বংস কৰি গেইছি এই আজিৰ অৱস্থাটোত এই গৰমত এনেকুৱা ভয়ানক গৰম হৈছি আৰু হয়তো অহা বছৰ আৰু কি হ'ব একো পাত্তা নাই গছ গছনি কাটাৰ ফলত বহুত বেছি প'লিউশ্যন হৈছি তাৰে পিছতে তাৰে লগতে ধৰক বহুত গৰম হৈছি মানুহবিলাকৰ বহুত মানে চৰাই চিৰিকটি জীৱ জন্তুৰ বহুত বিপদ হৈ গেইছি বহুত বস্তু বিলুপ্ত হৈ গেইছি সেইটো এটা বহুত বেছি সলনি হৈ গেইছি পৃথিৱীখান বহুত বেছি কল কাৰখানাৰ ধোঁৱা হওক বা গাড়ী মটৰ বহুত বেছি হোৱাৰ কাৰণে বহুত বেছি মানে পৃথিৱীখন পলিউশ্যন হৈ গেইছি মানে জলবায়ুটো বেয়া হৈ গেইছি তাৰপিছতে লেতেৰা হৈ গেইছি সেইটো এটা বহুত এইটো এইটো সেইটো চবতকে ডাঙাৰ সমস্যা হৈছি য'ত মানে কি ৰাস্তাত ওলাব ন'ৰি ধূলি বালি গাড়ীৰ ধোঁৱা তাৰপিছত তাৰ কাৰণে বেমাৰো বেছি হৈছি তাৰপিছত গছ গছনি নোহোৱা নোহোৱাৰ ফলত বহুত বেছি প্ৰব্লেম হৈছি কাৰণ কিয়া গৰমটো বহুত বেছি বাঢ়ি গেইছি সেই সেইটো কাৰণে এটা ভাল হৈছি যে মানে মানুহ আগবাঢ়ি যাই আছে মানুহে দৃষ্টিভংগী সলনি হৈছি বা মানুহৰ সংস্থাপন হৈছি বিকশিত পৃথিৱীৰ ফলত বা বহুত মানুহে বহুত কথা জানবা পাৰছি পৃথিৱীখান বহুত আগবাঢ়ছি কিন্তু সিমানে তাৰে সিমানে বেয়াও হ'ল বেয়াও হৈ যাই আছে কাৰণ কিয়া এনেকে যদি বিকাশৰ লগে লগে যদি চব বস্তু ধ্বংস হৈ যায় তিতেন হ'লি মানে ধৰক প্ৰাকৃতিক বস্তুবিলাক যদি ধ্বংস হৈ যায় যদি বিকাশৰ কাৰণে তেতিয়া হ'লি পৃথিৱীখানৰ কাৰণে বহুত বেছি অপকাৰ হ'ব কাৰণ কিয়া ইতেনক লাগি আধা জীৱ জন্তু নোহোৱা হৈ গেইছি মানুহে আগতে যোনটো বস্তু মানুহে পথাৰে চথাৰে দেখা পায় আজিকালি ল'ৰা ছোৱালী কিছুমান বস্তু দেখা নোপোৱা হৈ গেইছি যি আগতে আছিল বুলিহে ক'বা লাগবো কিন্তু ইতেন কোনেও সেনেকুৱাকে বস্তু দেখা নাপায় অকল ল'ৰা ছোৱালিবিলাকে ম'বাইল টিভি কম্পিউটাৰত থাকে তাৰ কাৰণে ভালো হৈছি কিছুমান বহুত বেছি বেয়াও হৈ গেইছি যাৰ কাৰণে শৰীৰতো বহুত বেছি প্ৰভাৱ পৰা হৈছি বেমাৰ আজাৰ বৃদ্ধি হৈছি বায়ুৰ কাৰণে ধৰক বেয়া লেতেৰা জলবায়ুৰ কাৰণে বহুত বেছি বেমাৰ হৈছি আগতে ইমান নাছিল আগতে গছ গছনি আছিল মানুহৰ ধৰক সজীৱ আছিল চব বিলাক বায়ু হওক পানী হওক সকলোবিলাক সজীৱ আছিল সেই কাৰণে ইমান বেমাৰ আজাৰ নাছিল এতিয়া বিকশিত হোৱাৰ পিছত সেই মানে যিখিনি মানে ৰাস্তাৰ কাৰণে হওক বা বহুতখিনি কল কাৰখানাৰ ধোঁৱাৰ কাৰণে হওক বহুত মানুহৰ বেছি বেমাৰ আজাৰ হৈ গেইছি মানুহ মানে অৱস্থা বেয়া হৈ গেইছি মানে আয়ুসবিলাক কমি কমি আহি আছে এইটো হয় ভাল হৈছি বহুতখিনি উন্নত হৈছি আমি যিগিলাখান বস্তু সৰুতে দেখা নাছিলোঁ সেইগিলাখান ইতেন সৰু চলি এটাই আমাতকে বেছি ভালকে কিছুমান বস্তু জানা হৈছি ইতেনৰ পৰা শিকি শিকি চব বস্তু টেকনিকেল হৈছি দূৰৰ মানুহ এটাৰ পৰা আগতে চিঠি দি মানুহে আদান প্ৰদান কৰছিল ম'বাইল হোৱাৰ পৰা মানুহে ভিডিঅ' ক'ল হোৱাৰ পৰা মানুহে দূৰৰ আমাৰ আত্মীয় জনকো চাবা পৰা হৈছোঁ সেইটো এটা ভাল হৈছি কিন্তু বহুত বেছি সলনিও হৈছি পৃথিৱীখন কিন্তু মানে সেই হিচাপে মানে পৃথিৱীখান অলপমান বেয়াৰ দিশেও যায় আছে ধৰক গৰম বেছি হৈছি উষ্ণতা বেছি হৈছি তাৰ কাৰণে বহুত বেছি অসুবিধা হৈছি আগতে গৰমৰ বন্ধ গৰমৰ বন্ধ দিয়াৰ পিছতো আকৌ ল'ৰা ছোৱালীক গৰমৰ বন্ধ দিব ল'গা হৈছি কাৰণ কি গৰমৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈছি সেয়ে আৰু